মই মোৰ জন্তুবোৰৰ সৈতে সম্পৰ্ক ৰাখোঁ মোৰ জন্তুবোৰৰ সৈতে সম্পৰ্ক বহুত ধুনীয়া মই তেওঁলোকৰপৰাই উপাৰ্জন কৰোঁ আৰু মোৰ সেই তেওঁলোকৰ লগত সম্পৰ্কটো বৰ ধুনীয়াকৈ ৰাখোঁ কাৰণ মই ৰাতিপুৱাই গৰু গৰু গোহালিৰপৰা উলিয়াওঁ ছাগলী উলিয়াওঁ গৰু উলিয়াই তেওঁলোকৰ মলমূত্ৰবোৰ গৰু গোহালিত চাফা কৰোঁ আৰু সময় হ'লে মানে ঘাঁহ দিওঁ এৰাল দিওঁ পানী খুৱাওঁ আৰু তেওঁলোকৰ গাত কিবা চিকৰা টিকৰা হৈছে নেকি সেইবোৰ হাত দি চাওঁ মহে কামোৰিছে নেকি মহৰ ধূপ দিওঁ আঁঠুৱা তৰি দিওঁ মহে নাকামোৰিবলৈ আৰু যাগ ধোৱা দিওঁ যাগ ধোৱা দি তেওঁলোকক গধূলি সোমোৱাওঁ আৰু দিনত হ'লে তেওঁলোকক ভাল ঘাঁহ দিওঁ খাবলৈ দানা দিওঁ আৰু তেওঁলোকক মই কেনেদৰে স্বাস্থ্যৱান কৰিব পাৰোঁ তাকে মই যত্ন লৈ থাকোঁ আৰু কেতিয়াবা যদি তেওঁলোকৰ গা বেয়া হয় ডাক্তৰৰ ওচৰলৈ নিওঁ আৰু কেতিয়াবা যদি তেওঁলোকক পেট আমনি হয় বা শৌচ হয় ডাক্তৰৰ লগত পৰামৰ্শ কৰি দৰব পাতি আনি খুৱাওঁ আৰু খোৱাৰ পাছত ভাল হয় আৰু কিছুমান বহু দিনলৈকে ভাল নোহোৱাকৈ থাকে আৰু সেই যদি বহুত দিনলৈকে ভাল নোহোৱা যেন দেখোঁ তেতিয়াহ'লে বেজী দিওঁ জন্তুবোৰৰ সৈতে সদায় মই নিজৰ ল'ৰা ছোৱালীদৰেই মৰম কৰোঁ মৰম কৰি থাকোঁ কাৰণ মোৰ ল'ৰা ছোৱালী দুটা তেওঁলোকক যদি মই মৰম নকৰোঁ তেওঁলোকৰপৰা মই যি ধন লাভ কৰোঁ কৰোঁ আৰু মোৰ সেই ধনেই মই মোৰ পৰিয়ালটো স্বাৱলম্বী কৰিব পাৰোঁ মই মৰম কৰিলেহে মোকো মৰম কৰিব মই গৰু ছাগলীৰ নাম দিছোঁ মোৰ চাৰিজনী গৰু আছে এজনীৰ নাম ৰঙা এজনীৰ নাম মুগী এজনীৰ নাম কাজলী আৰু এজনীৰ নাম বগী মই এনেকৈয়ে তেওঁলোকক নাম দি লওঁ নাম দিয়াৰ নাম দি মতাৰ লগে লগে তেওঁলোক মোৰ ওচৰলৈ দৌৰি আহে আৰু যদি মতা মানুহক ধৰিবলৈ নিদিয়ে মোকহে দিয়ে মই সদায় তেওঁলোকক কাৰণ উলিওৱা সোমোৱা কৰোঁ মৰম কৰোঁ গাখীৰ খীৰাওঁ গাখীৰ খীৰাওঁ আৰু প্ৰতিপাল কৰোঁ পানী খুৱাওঁ এনেকৈ আৰু মই সিহঁতৰপৰা সদায় কিবা এটা যত্ন কৰিলেহে কিবা এটা পোৱা আশা থাকে বুলি ভাবোঁ যত্ন যদি নকৰোঁ তেওঁলোকক তেওঁলোকক যদি মৰম নকৰোঁ তেতিয়াহ'লে মই কেনেকৈ স্বাৱলম্বী হ'ম মৰম কৰি ধুনীয়াকৈ প্ৰতিপাল কৰি ঘাঁহ পানী দিওঁ আৰু ঘাঁহ পানী দিয়া দিলেহে সিহঁতৰ পেট ভৰে আৰু পেট ভৰিলেহে মই বিচৰাখিনি পাওঁ আৰু সবল সতেজ এটা পোৱালি জন্ম দিবলৈ হ'লে তেওঁলোকক সদায় পেট পূৰাই ঘাঁহ দিব লাগিব সময়মতে পানী খুৱাব লাগিব পানী খুৱাওঁ আৰু তেওঁলোকৰ যত্ন লওঁ মই সদায় সিহঁতৰ লগত সংযুক্ত হৈয়ে থাকোঁ মই সিহঁতৰ লগত ছাগলী সিহঁতৰ লগত মই সদায় সংযুক্ত কৰি ৰাখিব বিচাৰোঁ নিজকে কাৰণ সিহঁতৰ অবিহনে আমাৰ ঘৰখন নচলে কাৰণ মোৰ দুটা ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালী দুটা চলিবলৈ হ'লে মই গৰু ছাগলীকেইটা ভালদৰে যত্ন ল'বই লাগিব যদি মই ভালদৰে যত্ন নলৈ আলৈ আথানি কৰোঁ তেতিয়াহ'লে মই বিচৰা ধৰণে মই নাপাম মই পাব কিবা এটা বিচাৰিবলৈ হ'লে বা কিবা এটা বেছিকৈ উপাৰ্জন কৰিবলৈ হ'লে মই সিহঁতৰ যত্ন ল'বই লাগিব কাৰণ মই সিহঁতৰ অবিহনে মোৰ ঘৰখন নচলে মই কেনেকৈ দুটা বেছি উপাৰ্জন কৰোঁ মই সদায় সেইটোৱাকে চাওঁ কাৰণ গৰু ছাগলীকেইটা কিবা গা বেয়া হৈছে নেকি সিহঁতে পানী খোৱা নাই নেকি সিহঁতে ঘাঁহ কমকৈ খাইছে নেকি সিহঁতে কিবা ঘাঁহ পোৱা নাই নেকি সিহঁত ৰ'দত আছে নেকি সিহঁতক ছাঁলৈ আনিব লাগে নেকি ইত্যাদি কথাবোৰ মই সদায় চকু ৰাখোঁ আৰু ক'ৰবাত মুকলি হৈ গৈছে নেকি বা ক'ৰবাত ক'ৰবাত এৰাল দিয়া জেগাত পাক খাইছে নেকি এনেকৈ সদায় মই চকু দি থাকোঁ কাৰণ এনেকুৱাকৈ চকু দি নাথাকিলে কেতিয়াবা কিবা বিপদো হ'ব পাৰে যদি মই সেই বিপদ মোৰ বহুত হানি হ'ব গতিকে নিজে চকু দি থকাটো মই বিচাৰোঁ আৰু চকু দিও থাকোঁ আৰু গধূলি হোৱাৰ লগে লগে আঁঠুৱাত ধোঁৱা দিওঁ ধূপ জ্বলাওঁ সিহঁতক ভালদৰে পানী খুৱাওঁ ঘাঁহ খোৱাৰ পিছত পানী খুৱাই গৰু গোহালি চাফা তাফা কৰি সিহঁতক তাত ভৰাই থওঁ আৰু সিহঁতে ৰাতি কিবা কোনোবা মুকলি হৈছে নেকি কোনোবা কাৰোবাৰ লগত ধৰক কাজিয়া কৰিছে নেকি সেইবোৰ ৰাতি উঠিও চাওঁ আৰু সিহঁতৰ যদি কিছু কাৰোবাৰ গা বেয়া হয় আৰু কোনোবা যদি ঘাঁহ নোখোৱাকৈ থাকে লগালগ ডাক্টৰৰ ওচৰত ডাক্টৰৰ লগত পৰামৰ্শ কৰোঁ আৰু ডাক্টৰলৈ ফোন কৰি তেওঁলোকক মাতি তেওঁলোকে যি বেজী দিলে বা বেজী দিওঁ পিল চিল দিলে পিল খুৱাই তেনেকৈয়ে তেওঁলোকক ভাল কৰোঁ আৰু মোৰ ছাগলীকেইজনী বহুত ভাল বছৰেকত তেওঁলোকে মোক বহুত টকাৰ উপাৰ্জন কৰি দিয়ে আৰু সেই টকাৰপৰা মই মোৰ বেংক একাউণ্টতো জমা থওঁ ল'ৰা ছোৱালীক পঢ়া খৰচৰ খৰচটো দিওঁ আৰু মোৰ ঘৰখন যেনে তেনে চলি থাকিবলৈ হয় আৰু এইবোৰে আৰু ঢেৰ মই যত্ন ল'ব লাগিব যদি আমি যত্ন নলওঁ ছাগলী গৰু কেইটাৰ ওপৰতে আমাৰ ঘৰখন চলে যদি আমি ঘৰখন আৰু চলিবলৈ অইন উপায় নাই তেতিয়াহ'লে আমি নিজৰ জীৱ জন্তুকেইটাৰ ওপৰত চকু ৰাখিবই লাগিব আৰু উপাৰ্জনৰ পথ এটা ইয়াৰপৰাই বাচি ল'ব লাগিব গৰু ছাগলী নোপোহিলে আমি কেনেদৰে চলিম আজিকালি বজাৰত যিহে বস্তুৰ দাম তাৰ এটা বেচিলে আমি যেনেও কেইটামান আমাৰ ল'ৰা ছোৱালী সৰু সুৰা উপাৰ্জনৰ পথ কৰিব নোৱাৰে আৰু আমি সেইবোৰ বেছি কিনিয়ে তেওঁলোকক আগুৱাই লৈ যাব লাগিব তেওঁলোকক নিজৰ ভৰিত নিজে থিয় হোৱাবই লাগিব কাৰণ আমি মাক দেউতাক মাক দেউতাক হৈ যদি আমাৰ আমি এইকনো কৰি তেওঁলোকক আগুৱাই নিব নোৱাৰোঁ তেতিয়াহ'লে আৰু আমাৰ মাক বাপেকৰ সাৰ্থকটো একো নাথাকিব নহয় আমি সেইকাৰণে নিজৰ জীৱ জন্তুকেইটাৰ প্ৰতি আমি নিজৰ সম্পৰ্কটো সদায় বজাই ৰাখিবই লাগিব আৰু সিহঁত কেনেকুৱা হৈছে বা কোনোবা তেওঁলোকৰ ওপৰত এতিয়া আমাৰ কিমান শ্ৰদ্ধা আছে তেওঁলোকেও আমাক বুজি পায় নিজৰ গৰু ছাগলীয়ে সদায় গৃহতক ভাল পায় আমি যদি মৰম কৰোঁ আমি যদি মৰম নকৰোঁ কেতিয়াবা তেওঁলোকে আমাক সেইটোৱে আমি যদি কেতিয়াবা তেহেঁতক দাবী ধমকি দিওঁ মাৰ কিল কৰোঁ তেতিয়াহ'লে আমাৰ আৰু দ্বিতীয়বাৰ সেইজনী গৰু বা ছাগলীয়ে আমাক কেতিয়াও ধৰিবলৈ নিদিয়ে আমি মৰমে তেওঁলোকৰ আহ আহ বুলি ক'লে যেতিয়া আমি মৰম কৰিম তেওঁলোক তেতিয়া আমাৰ কাষলৈ দৌৰি আহে বা আমাক ধৰিবলৈ দিয়ে পথাৰত কেতিয়াবা মুকলি হ'লে কিছুমান গৰুৱে ধৰিবলৈ নিদিয়ে তেওঁলোকৰ আচলতে হেৰি হয় তেওঁলোকে গৰুৰ প্ৰতি ইমান কিছুমান মানুহৰ শ্ৰদ্ধাটো কম কিছুমান মানুহক দেখিলে গৰু গাই আঁতৰতে লৰ মাৰে কিন্তু আমাক দেখিলে তেনেকৈ লৰ নামাৰে কাৰণ আমি যত্নও লওঁ আৰু মৰম কৰোঁ সেইকাৰণে আমাক গৰু এ আহ বুলি ক'লে দৌৰিয়ে আৰু ছাগলীও আমাক বহুত মানে মৰম কৰে আমিও মৰম কৰোঁ আৰু তেওঁলোকৰ আমাৰ মৰমটো বুজি পায় সেইবোৰে আৰু